আ এইটো বিষয়ত যদি মই ক'ব লাগে তো মই প্ৰথমে ক'ম জিঅ' চিমৰ কথা যোনটো দুই হেজাৰ চৈধ্য চনত আহিছিল তো তাৰে পিছৰ পৰা আমাৰ ইউটিউবাৰ বা এনেকুৱা ইণ্টাৰনেটৰ যোনখিনি ইণ্টাৰনেটৰ মাধ্যমেৰে যোনখিনি টকা উপাৰ্জন কৰি আছে সেইটো বাঢ়িছে যিহেতুকে এইটো এটা বা সহজ উপায় ধৰক ঘৰত বহিও মানুহে কামটো কৰিব পাৰে বা তেওঁ বে সময় অকণমান লাগে অকণমান সময় দিলেই কিন্তু সেই হিচাপে গোটেই সময়খিনি দিব নালাগে যিহেতুকে তো সেইটোৰ কাৰণে অকণমান সহজ উপায়ত মানে পইচাও তেওঁলোকে গোটাব পাৰে বা তেওঁলোক ফেমাচো হৈ আছে তো সেইটোৰ কাৰণে এইটো বস্তু বেছি বাঢ়ি গৈছে